হেল্ল' এ ডা ডালিমী ফাৰ্ণিচাৰৰ তাত লাগিছেনে বাৰু অ অ এই মই বস্তু দুটামান ল'ম বুলি ভাবিছোঁ আপোনালোকৰ তাতে

ল'ম বুলি ভাবি আছোঁ এ অ অ এ কিমান কিমান ৰেটৰ হ'ব বাৰু

অ অ আৰু এ কালিলৈ যাম কিমান সময়ত দোকান খোলে বাৰু আপোনলোকৰ ডে নটাত খুলিব ন' অ ঠিক আছে মই আপোনাৰ এঘাৰটা মান বজাত মই পামগৈ অ হ'ব ৰাখোঁ ওম